অ হয় কওঁকচোন অ হয় অ অ অ অ নিশ্চয় অ আহোম ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ চুকাফাই বাৰশ আঠাইছ খ্ৰীষ্টাব্দত অ তেতিয়া তেওঁলোকে অসমলৈ আহিছিলে তাৰপৰা আহি মেলি আহোম ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত বাকী আহোমৰ ৰাজধানী হৈছে চৰাইদেউ প্ৰথম তাৰপিছত আহোমৰ ৰজাসকলৰ নাম তেনেকৈ গদাধৰ সিংহ চুহুংমুং তাৰপিছত পুৰন্দৰ সিংহ এই ৰজাসকলে মানে শিৱসাগৰত শিৱসাগৰ শিৱদৌল দেৱী দৌল বিষ্ণু দৌল তাৰপৰা ৰংঘৰ আদি প্ৰতিষ্ঠা কৰিছিলে তাৰপিছত হেৰি গড়গাঁৱতো তেনেকৈ কাৰেংঘৰ প্ৰতিষ্ঠা কৰিছিলে অ তাকেই অ ঠিক আছে পাৰিব অ ধন্যবাদ